যিহেতু মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী আছিলোঁ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছিলে তাৰে ভিতৰত হৈছে স্বাধীনতা দিৱস গণৰাজ্য দিৱস ৰাখী বন্ধন সৰস্বতী পূজা আৰু বিদ্যালয় সপ্তাহ আৰু বিদ্যালয় সপ্তাহ বুলিলেতো সকলো স্কুলতেই পাতে আৰু আমাৰ বিদ্যালয় সপ্তাহত এসপ্তাহ জোৰা খেল প্ৰতিযোগিতা হৈছিলে অকল খেলেই নহয় বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাবোৰো হৈছিলে তাৰে ভিতৰত খেল প্ৰতিযোগিতাত আমি কাবাডী খেলিছিলোঁ কাবাডী খেলোতো যেতিয়া আমি ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ কাবাডী খেলত ময়ো অংশগ্ৰহণ কৰিছিলোঁ সেই দলটিৰ লগত যিটো দলে ফাষ্ট পুৰস্কাৰ পাইছিলে আৰু সেই আমি খুব এটা মানে আনন্দদায়ক এটা মানে পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু সেই প্ৰতিযোগিতাত ময়ো অংশগ্ৰহণ কৰিছিলো ময়ো ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ আৰু বহুত ফূৰ্তি মানে বহুত এটা মানে মানে বহুত ধুনীয়া এটা মানে ফূৰ্তি লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু খুব মনত পৰে সেইবোৰ দিনলে আকৌ ঘূৰি যাওঁ যেন তেনেকুৱা লাগে